মই খাদ্য বস্তু বস্তু ৰন্ধাৰ সময়ত বিভিন্ন সাৱধানতা অৱলম্বন কৰোঁ তাৰ ভিতৰ কেটা কেইটামান সাৱধনতা হ'ল যেনে এতিয়া মই যিকেইটা বাচনত মই খাদ্য বস্তু ৰান্ধিম সেইকেইটা মই আগতীয়াকৈ বহুত পৰিষ্কাৰ কৰি মই ধুই লওঁ যাতে আগতে বনুওৱা যিকোনো ধৰণৰ বস্তু তাত লাগি নাথাকে বা যিকোনো বীজাণু লাগি নাথাকে তেনেকৈ মই পৰিষ্কাৰ কৰি ধুই লওঁ বাচনকেইটা আৰু মই খাদ্য বস্তু ৰন্ধাৰ সময়ত সদায় এপ্ৰন ব্যৱহাৰ কৰোঁ এপ্ৰন ব্যৱহাৰ কৰিলে মোৰ গাত খাদ্য বস্তু ৰান্ধোতে যি যি বস্তু তেলেই হওক বা যিকোনো বস্তু উফৰি আহি মোৰ গাত নপৰে বা মোৰ কাপোৰ লেতেৰা নহয় সেইটো কাৰণে মই এপ্ৰন ব্যৱহাৰ কৰোঁ আৰু মই খাদ্য বস্তু ৰন্ধাৰ সময়ত মই সদায় ঢাকন দি ৰান্ধো কাৰণ বাহিৰৰ পৰাও যি তি বস্তু পৰিব পাৰে সেইটো চাওঁ যাতে বাহিৰৰ বস্তু পোক পৰুৱা হওক বা একো বস্তু ৰান্ধাৰ ৰন্ধাৰ সময়ত নপৰে আৰু লগতে ঢাকন দিলে আমাৰ আৰু এটা বস আৰু এটা ভাল হয় আমাৰ যোনটো খাদ্য বস্তুত আপোনাৰ ভিটামিন বা নিউট্ৰেইন থাকে সেই নিউট্ৰেইনটো কেতিয়াও অপচয় নহয় সেইটো কাৰণে আমি সদায় খাদ্য বস্তু ৰন্ধাৰ সময়ত ঢাকন দি ৰান্ধিব লাগে যদিহে যদিহে আমি ঢাকন নিদো তেতিয়া আপোনাৰ খাদ্য বস্তুত থকা নিউট্ৰেইন খিনি অপচয় হয় আৰু আমি যিমান পৰিমাণৰ নিউট্ৰিইন পাব লাগে সিমান পৰিমাণৰ আমি খাদ্য বস্তুৰ পৰা নিউট্ৰেইন পোৱা নাযায় তাৰ ফলত বহুতো বেমাৰ আজাৰ হয় সেইটো কাৰণে আমি খাদ্য বস্তু বনোৱাৰ সময়ত সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু লগতে তাৰ নিউট্ৰেইনখিনি যাতে অপচয় নহয় তাৰ ওপৰত চকু দিব লাগে আৰু মই গেছত বা জুইতে বনাওঁ তাৰ সেই সেইটো সময়ত মই কেতিয়াও ওচৰ চাপি নবনাওঁ আৰু ওচৰ চাপি বনাবও নালাগে কাৰণ আপোনাৰ কাপোৰবোৰ কেতিয়াবা মেল খাই হয়তো গেছত লাগি বা জুই লাগি এনেকৈ জ্বলি যাব পাৰে তেতিয়া বহুতো ঘটনা হোৱা দেখা যায় তেকেকৈও সেইটো কাৰণে মই কেতিয়াও ওচৰ চাপি নবনাওঁ মই প্ৰায়ে সদায় দূৰৈই ধা দূৰৈই পৰাই বনাওঁ আৰু আপোনাৰ যেতিয়া খাদ্য বস্তু ৰান্ধি শেষ হোৱাৰ পাছত সদায় আপুনি আপোনাৰ জুই কোৱাই হয়ক যদি জুইত বনাই জুই খৰিখিনি নোমোৱাই মানে আঁতৰাই থব লাগে নহ'লে পাছত জুই লাগি যোৱা দেখা যায় আৰু গেছত বনাবলে হ'লেও আপোনাৰ গেছৰ গেছৰ ষ্ট'ভৰ ছুইটছ হওক বা ৰেগুলেটৰৰ ছুইটছ হওক আপুনি বন্ধ কৰিব লাগে আপুনি কেতিয়াও অন কৰি থব নালাগে যদিহে অন কৰি থোৱা হয় তেতিয়া আপোনাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা হোৱা দেখা যায় সেইটো কাৰণে আপুনি সেইকেইটা বস্তু সদায় মন কৰিব লাগে আৰু ময়ো মন কৰোঁ আৰু মই আগতেই কৈ আহিছোঁ যাতে খাদ্য বস্তু সদায় ঢাকি ৰাখিব লাগে বনোৱাৰ পাছতো পাছতো ঢাকি ৰাখিব লাগে কেতিয়াও তাত পোক পোক পৰুৱা বা বিভিন্ন ধৰণৰ বীজাণু বস্তু আহি তাত পৰিব পাৰে উৰি সেইটো কাৰণে সদায় আপোনালোকো সাৱধান হ'ব ময়ো সাৱধান হম